কোনে কৈছে অঁ কাপোৰ চিলাব হয় কি কাপোৰ চিলাব বিচাৰে বা মই পাৰিব আহিব আপুনি আহিব অঁ মেখেলা চাদৰ অকল মানে চিলাম বুলি ক'লে যে পটি মাৰিব নে কাপোৰ চাপোৰ মাৰিব নে অকল ব্লাউজো তাৰ লগত থাকিব অঁ তেতিয়াহ'লে আনিলেতো আজিও আনিব পাৰে কিন্তু অলপ হেৰিটো প্ৰাইচটো আৰু লোৱাটো ভাল আজিকালি চিলাই তিলাইবিলাক আপুনিটো নিশ্চয় চিলায়েই আছে কাপোৰ এতিয়া মানে আপুনি অলপমানটো জানেই আজিকালি কিন্তু ব্লাউজ আনিলে আপুনি আহিব সন্ধিয়া ছটামান বজাত আহিব মোৰ দোকান খোলা থাকিব কিন্তু ব্লাউজৰ আজিকালি প্ৰাইচটো বাঢ়িছে আপুনি যদি ডিজাইন চিজাইন দিয়ে কথাতো জানি লোৱা ভাল আহি পেলাই ঘূৰি যোৱাতকৈ অঁ ডিজাইন লৈ দামবিলাক আছে তাতে যদি আপুনি এইবিলাক পাৰ্পিন চাৰ্পিন লগাই বা বুটাম চুটাম আমি দিবলগীয়া হয় ডিজাইন অনুযায়ী এই সেনেকৈ হ'লে কিন্তু অলপ দামতো কিন্তু পৰিব পাঁচশ পৰিব ব্লাউজ এটাৰ দাম চিলাই ভিতৰততো কাপোৰটো লগাব লাগিব কাপোৰটোতো আমিয়ে দিব লাগিল আমি আচলতে ফাল্টু কাপোৰ নিদিওঁ ভা ভিতৰত দামী ভাল কাপোৰটোৱেই দিওঁ মিটাৰ যিটো আমাৰ ষাঠি টকাকৈ পৰে সেইটোৱেই দিওঁ সেইবাবে আমাৰ ব্লাউজটোত অলপ বেছি পৰে সেইবাবে আপোনাক জনাই দিছিলোঁ অঁ কি ক'লে বেছি মানে আপুনিটো চাব লাগিব ন' কাপোৰৰ কোৱালিটি যদি আমি কমত লাগে আপোনাক কমত কৰি দিব পাৰিম কিন্তু সোনকালে বেয়া হ'ব বা গৰমত পিন্ধি ভাল নাপাব ভিতৰৰ কাপোৰটো সোনকালে বেয়া হৈ যাব এতিয়া সেইবাবে আপুনি চাব আৰু অঁ আহিব আহিলে আৰু হ'ব আৰু আহি যাব আহিলে আলোচনা কৰি দিম আ আপুনি যিটো লয় ল'ব ঠিক আছে অঁ